এতিয়া প্ৰিয় নিজৰ ঠাইৰ প্ৰিয় বস্তু বুলি ক'লেতো চব বস্তুৱে ভাল লাগে সৰুৰ পৰা যিখন ঠাইত ডাঙৰ হৈছোঁ তাৰে ৰাস্তা ঘাট যিমান যি মানে মন্দিৰ হওক গছ গছনি যি হওক চবেই মানে প্ৰিয় মোৰ কাৰণে সৰুৰ পৰা মানুহখিনি একে মানুহৰ লগত ডাঙৰ হোৱা আৰু এনেই প্ৰিয় ভাল মানে একদম প্ৰিয় বুলি ক'ব গ'লে মোৰ হ'ল নলবাৰীৰ ৰাস হৰি মন্দিৰৰ নলবাৰীৰ যোনটো হৰি মন্দিৰৰ ৰাস হয় সেই তাত মানে সৰুৰ পৰা সেই বস্তুটো পাই আহিছোঁ প্ৰত্যেক বছৰে ৰাস বহুত ধুমধামেৰে পালন কৰা হয় তাতে তো সৰুতে এনেকে দেউতাহঁতৰ লগত বা খুড়া খুড়ী আইতা জেঠিমা সিহঁতৰ লগত গৈছিলোঁ একেলগে তেতিয়া মানে এটা এক্সাইটমেণ্ট সৰুৰ পৰা যে আহি আছে ৰাসটো নতুন কাপোৰ লওঁ যাওঁ আৰু এতিয়া ডাঙৰ হ'লোঁ কিন্তু এতিয়াও সেই এক্সাইটমেণ্টটো কমা নাই একেই আছে বেলেগ জেগাত থাকিলেও সেই ৰাসৰ সময়ত আমি ঘৰত আহোঁ ৰাস চাব যাওঁ আৰু বাকী কি কম আৰু সেনেকুৱা সেইখিনি ৰাসটো বেছি প্ৰিয় আৰু বাকী বহুত বস্তু আছে ক'ব গ'লে বাকী কিন্তু ক'ব গ'লে এতিয়া এইটোৱে